হেল্ল' কি কৰিছা অঁ অঁ হেৰি এইটো প্ৰজেক্টটো কি কৰিবা এতিয়া অঁ মই কি ক'ম আমাৰ কেতিয়া আছিলে অঁ এতিয়া হেৰি এইটো কি কোনদিনা যাবি অঁ কাইলৈ ন' কাইলৈ ৰাতিপুৱা মোৰ সোনকালে যাম আৰু কাইলৈ খোলাও থাকিব মানডে অঁ আৰু মানে কি কি কি মানে এইখিনি আমি ফটো চটোতো ল'ব পাৰিম চাগে সেইখিনি উলিয়াই মেলি হেৰি হোৱা অঁ অঁ মানে আৰু সেই অঁ দিব চাগে আৰু মানে পুৰা নোট বুক লৈ মানে তাৰ সেইখিনিতো লিখা থাকে তাত ষ্টেট মিউজিয়ামত মানে বহুতোতো বস্তু মানে এনেকৈ থৈ দিয়া আছে পুৰণা সেইবিলাক সেইবিলাকৰ কিবাকিবিতো লিখা থাকে সেইখিনিও আমি লিখি আনিব লাগিব নহয় অঁ অঁ তাত ঢেৰ পুৰা পুৰা লিখা আছে কোন ৰজাৰ ক'ত কেনেকৈ ৰাজত্ব বিভিন্ন কইঞ্চো আছে তাত কাৰ দিনত কেনেকুৱা কইঞ্চ সেইবিলাকো আমি বহুত পাই যাম চৰ্ছ আৰুতো বিভিন্ন এইবিলাক যিটো ট্ৰেডিচনেল মানে জনজাতীয় যিবিলাক সাজ পাৰ সেইবিলাকো আছে তাৰ ওপৰতো আমি মানে অলপ লিখিব পাৰিম অঁ প্ৰজেক্ট ভালেই হ'ব আৰু হেৰি এইটো কি এইটো অসমৰ যিটো মানে আমাৰ যিটো গাঁৱলীয়া পৰিৱেশ গাঁৱৰ মানুহে কেনেকৈ থাকে আমাৰ তাঁত বোৱা সেইখিনিও চব আছে তাত বহুত ধুনীয়াকৈ হেৰি কৰা আছে আমি তাত গৈ ধুনীয়াকৈ হেৰি ভালকৈ একদম লিখি মেলি আনিব পাৰিম অঁ অঁ ভাওনা নামঘৰ অঁ অঁ ভাওনা নামঘৰ সত্ৰীয়া মুখা সেইবিলাক সবেই আছে ভা ভালেই হ'ব আমি এড কৰি সব ধুনীয়াকৈ এড কৰি পেলাই লিখিব পাৰিম হ'ব অঁ অঁ হৈ যাব অঁ কাইলে অঁ অঁ হ'ব দে বাই